অঁ হেল্ল' অঁ কওকচোন অঁ পায় বাৰু শাক পাচলি আপোনাক কি কি লাগিছিলে বাৰু

অঁ অঁ আপোনাৰ অঁ অঁ হেৰি বজাৰৰ নিচিনাকৈ বাৰু দামটো লল নলওঁ আমি কেইটকামান কমাব পাৰিম আৰু যেনিবা

অঁ পাব পাব আছে বাৰু অঁ অঁ অঁ উপায় নাই আৰু ৰঙালাওটো আপোনাক কে কেইটামান লাগিছিলে বাৰু এনেই অঁ মানে মানুহ কিমানমান আহিব বাৰু অঁ হেৰি আৰু কেতিয়াকৈ পাতিব বাৰু এই বিয়াখন কেতিয়াকৈ হ'ব বাৰু অঁ পোন্ধৰ কেজি ন অঁ ঠিক আছে বাৰু মই পাৰিম বাৰু অঁ হেৰি আপুনি আহিবনে হেৰি মই নিজে দি থৈ আহিবগৈ লাগিব হেৰি মানে আপুনি আহিবনে মই নিজে দি থৈ আহিবগৈ লাগিব বাৰু বস্তুবোৰ অঁ ঠিক আছে আহিব পাৰিব বাৰু অঁ

আপুনি কাইলৈমানে আহি যাব আৰু হেৰি শাক পাচলিবোৰ চাই যাবহি কেনেকুৱা কেনেকুৱা আছে আৰু পচন্দ হ'লে ল'ব আৰু অঁ অঁ দুটামান বজাত আহি যাব মই ঘৰতে থাকিম বাৰু অঁ অঁ হ'ব দিয়ক